আমাৰ নগাঁও জিলাত অ'টো ৰিক্সা ইলেক্টিক অ'টো ৰিক্সা টেম্পু এইসমূহ বহু পৰিমাণে দেখা যায় আৰু সাধাৰণ ব্যক্তি এজনে এইসমূহ ক্ৰয় কৰি নিজৰ ভাড়া মাৰি দিনৰ দৈনিক ভাড়া মাৰি নিজৰ জীৱন জীয়াৰ যিটো পইচা ইনকাম কৰি আছে পইচাটো পাই থাকে নিজৰ ঘৰ চলোৱা বাকী আমাৰ ইয়াত তেনেকৈ ওলা উবেৰ তেনেকৈ মানে অনলাইন ব্যৱস্থা নাই যে যেনেকৈ গুৱাহাটীত আছে অনলাইন অৰ্ডাৰ কৰিলে ওলা উবেৰ ৰেপিড' আহি যায় ইয়াত তেনেকুৱা বস্তু নাই কিন্তু ইয়াত সেই তেনেকুৱা ব্যৱস্থা নাই যদিও ৰিক্সা ইলেক্টিক অটো ৰিক্সা টেম্পু বহু পৰিমাণে পোৱা যাব ইয়াত যিকোনো সময়তে পোৱা যাব এইসমূহেই মূল পৰিবহন হয় তাৰ বাহিৰেও বাছ আছে